হেল্ল' হয় কওক হয় ফটো ষ্টুডিঅ' আছে

অঁ ফটো শ্বু'ট বুলি ক'লে ইয়াতে কিছুমান নিয়ম আছে নিয়ম আ আছে মানে কি ধৰক এতিয়া ফটো শ্বুট বিয়াখনৰ আগত আপোনাৰ প্ৰি ৱেডিং এটা হয় প্ৰি ৱেডিং হয় প্ৰি ৱেডিঙটো ধৰক আপুনি যাব লাগ শ্বিলং হওক বা চেৰাপুঞ্জী হওক নহ'লে আমাৰ গুৱাহাটীৰ লোকেল এৰিয়াটো কৰিব পাৰে প্ৰি ৱেডিঙটোত আপুনি আপোনাৰ পৰা খৰচা হ'ব মিনিমাম টুৱেণ্টি থাউজেণ্ড আৰু আমাৰ ফটোগ্ৰাফাৰ থাকিব এজন এজন ভিডিঅ' থাকিব এজন ষ্টীল থাকিব আৰু বাকী কেৰিং চাৰ্জটো আপুনি কৰিব লাগিব যে ফটোগ্ৰাফাৰ দুজন যিহেতু আপোনাৰ লগত যাব ধৰক ৰাস্তাত চাহপানী খোৱা আৰু দুপৰীয়া ভাত পানী খোৱাটো আপুনি সেইটো আপুনি দিব লাগিব দিব লাগিব আৰু ফটোখিনি মাৰি আপোনাৰ এডিট চেডিট কৰি দিয়া হ'ব আৰু ভিডিঅ'টো আপোনাৰ দহ মিনিটৰ এটা ভিডিঅ' বনাই দিয়া হ'ব আৰু অঁ বাকী বিয়া আপোনালোকৰ কেইদিন হ'ব বিয়া ন অঁ তিনিদিনত হ'লে আপোনাৰতো আপোনাৰ ধৰক ইয়াতে চিনেমেটিক থাকে ট্ৰেডিচনেল থাকে আপোনাৰ ষ্টীল ফটোও থাকিব আপোনাৰ ধৰক আমাৰ চাৰিজন ফটোগ্ৰাফাৰ থাকিব ভিডিঅ' আৰু ষ্টীল মিলাই চাৰিজন থাকিব চাৰিজনৰ পৰা আপোনাৰ দুজন ধৰক এজন কেনডিড থাকিব এজন ৱাইডত থাকিব এজন চিনেমেটিকত থাকিব আৰু এজন ট্ৰেডিচনেলত থাকিব তাৰপিছত তাতে অঁ অ' গোটেইকেইটা মিলাই আপোনাৰ এলবাম লৈ এদিন ভিতৰত গোটেইখিনি কমপ্লিট আপোনাৰ গুৱাহাটীতে হ'ব নে বিয়া নে গুৱাহাটীৰ বাহিৰত হ'ব বাহিৰত হ'লেতো অহা যোৱাটো আপুনি এক্সট্ৰাকৈ দিব লাগিব আৰু আমাৰ দিব লাগিব আৰু বাকীকেইদিন আপোনাৰ আমাক ফৰ্টি চেভেন থাউজেণ্ড লাগিব থকাটোও দিব লাগিব ধৰক মানুহৰ ঘৰত নিদিব মানুহৰ ঘৰত দিলে অকণমান ল'ৰা মানুহতো অকণমান লাজ পায় আছে হোটেল চোটেলতে হোটেলত অঁ হোটেলত ৰূম এটা দি দিব আমি তাতে থাকিম আৰু ডাবোল বেডৰ ৰূম এটা দি দিব অঁ অঁ এইটো নম্বৰতে দিব মোৰ এইটোৱে সেই নাম্বাৰ এইটো নাম্বাৰতে মোৰ ফেচবুক আছে ইয়াতে চাই ল'ব অঁ ঠিক আছে ঠিক আছে হ'ব বাৰু হ'ব মই যিমান পাৰোঁ কম বেচ কৰি দিম দিয়ক আপুনি খালি কল কৰিব ঠিক আছে অহ্ অহ্ ঠিক আছে